যোৰহাট পৰিবহণ এজেঞ্চি হয়নে অ' মই কালি আপোনালোকৰ এজেঞ্চিৰ পৰা গাড়ী এখন বুক কৰিছিলোঁ যোৰহাটৰ পৰা গুৱাহাটীলৈ যাবলৈ কাৰণে যিটো মতে মই আপোনাৰ এজেঞ্চিৰ পৰা গাড়ীখন বুক কৰিছিলোঁ সেই সুবিধাটো মানে মই ট্ৰেভেল কৰোঁতে মানে মই সুবিধাটো নাপালোঁ তেওঁলোকে গাড়ীখনৰ ছিটবিলাকো বেয়া আৰু হৰ্ণৰ ক্ষেত্ৰতো গাড়ীখনৰ হৰ্ণটো বহুত বেয়া আৰু মই যিহেতু আপোনালোকৰ এজেঞ্চিৰ পৰা গাড়ীখন বুক কৰিছিলোঁ কাৰণ মই ভালকৈ ট্ৰেভেল কৰিবলৈহে মই আপোনাৰ এজেঞ্চিৰ পৰা গাড়ীখন বুক কৰিছিলোঁ আৰু এনেদৰে যদি মোৰ লগত হয় হৈছে তেনে বেলেগ কাৰোবাৰ লগতোতো হৈছে এনেকুৱা ব্যৱস্থা তেতিয়াহ'লে আপোনালোকে এজেঞ্চিৰ পৰা বু গাড়ী ল'লে ভালকৈ আপোনালোকে গাড়ীখন মেৰামেতি কৰিব কৰিব লাগে আৰু চাই চিতি আপুনি গ্ৰাহকক প্ৰদান কৰিব লাগে গাড়ীখন ভাল হৈছেনে নাই গাড়ীখনৰ ব্যৱস্থা কণ্ডিশ্যন ভাল হৈ আছেনে নাই যদি ময়ে যদি ব্যৱস্থা আৰু মোৰ নিচিনা কিমান কট মানুহ আছে য'ত গাড়ীখনৰ এনেকৈ আপোনাৰ অভিযোগ দাখিল কৰিছে মইতো আপোনালোকৰ এজেঞ্চিৰ পৰা গাড়ীখন ভাল বুলিহে আপোনাৰ পৰা মই গাড়ীখন বুক কৰিছিলোঁ

অ' এই পিছৰ বাৰ যাতে মই গাড়ীখন এজেঞ্চিৰ পৰা বুক কৰোঁতে ভালদৰে যাতে মই সুবিধাজনক পাওঁ আৰু যাতে মই ভালদৰে ট্ৰেভেল কৰিব পাৰোঁ ৰাখিছোঁ তেনেহ'লে হ'ব দিয়ক